তুমি ভাল পোৱা যিকোনো এটি উৎসৱৰ বিষয়ে কোৱা মই ভাল পোৱা এটা উৎসৱৰ নাম হৈছে বিহু বিহু তিনি প্ৰকাৰৰ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বহাগ বিহুত আমি পত্ যোন উৰুকা হয় উৰুকাৰ পাছতে আমাৰ আহে গৰু বিহু গৰু বিহুত আমি দোকমোকালিতে উঠি গৰুক পঘা পিন্ধাওঁ আৰু লাও বেঙেনা হালধি থেকেৰা এইবোৰেদি গৰুক গৰুক এটা নিয়ম থাকে সেই নিয়ম কৰি আমি গৰুক হালধি মাহ হালধিয়েদি গা ধুৱাওঁ এনেদৰে আমি গৰু বিহুটো পালন কৰোঁ আৰু আমি মাখিয়তী পাতেৰে আমাৰ গৰুক কোবোৱা কোবোৱা একচুৱেলী নহয় সেইটো এটা নিয়ম হয় গৰুক আমি মাখিয়তী পাতেৰে এটা নিয়ম কৰোঁ তাৰপিছত সেই মাখিয়তী আনি আমি ঘৰতো যাতে মাখি নাহিবৰ কাৰণে আমি ঘৰতো আমি সেই ঘৰ ঝাৰু দিয়াৰ দৰে আমি সেই মাখিয়তী পাতেৰে ঝাৰু দিওঁ আমি এনেদৰেই গৰু বিহুটো পালন কৰোঁ গৰু বিহুৰ পাছতে আহে আমাৰ মানুহ বিহু মানুহ বিহুৰ দিনা আমি সকলোৱে গা ধুই নতুন কাপোৰ পিন্ধি ডাঙৰবোৰক আমি ডাঙৰে সৰুক সেৱা জনাওঁ সেৱা জনাওঁ আৰু আশীৰ্বাদ লওঁ যাতে সকলো দিনবোৰ পাৰ হয় আমাৰ জ্যেষ্ঠসকলে আমাক আশীৰ্বাদ কৰে তেনেদৰে আমি সৰুবোৰে ডাঙৰক সেৱা কৰোঁ আশীৰ্বাদ লওঁ তেনেদৰে আমি মানুহ বিহু উদযাপন কৰোঁ আৰু পিঠা পনা বনাওঁ পিঠা পনা বনাই আমি ডাঙৰ আমি সকলোৱে মিলি জুলি খাওঁ আনন্দ উল্লাসেৰে আমি মানুহ বিহু উদযাপন কৰোঁ এনেদৰে আমি সকলোৱে লগতে মিলি জুলি বিহুটো আমি উদযাপন কৰোঁ এনেদৰে আমি ডেকা গাভৰু ওলাই আহি গছতলত বিহু মাৰোঁ ঢোল পেঁপা বাঁহী এইবোৰ হৈছে আমাৰ বিহুত বিহুত বজোৱা বাদ্যযন্ত্ৰ এইবোৰেদি আমি গান গাই নাচি বাগি ফূৰ্তি কৰোঁ এনেদৰে আমি ডেকা গাভৰু গাঁৱৰ সকলো মানুহে নাচি বাগি আমি বহাগ বিহুটো উদযাপন কৰোঁ এই বহাগ বিহুত আমি বিভিন্ন প্ৰকাৰৰ পিঠা পনা জলপান ইত্যাদি আমি বনাওঁ আৰু আমাৰ ঘৰলৈ যাতে কোনোবা আলহী অতিথি আহে তেতিয়া আমি সেইবোৰ সিহঁতক সেইসকল যিসকল অতিথি আলহী আমাৰ ঘৰলৈ আহে বা আমিও বেলেগৰ ঘৰলৈ যাওঁ তেতিয়া আমাক সেইবোৰ পিঠা পনা জলপান মানে এইবোৰ আমাক খাবলৈ দিয়ে আমি আমি এইবোৰ আমাৰ এটা কালচাৰ বুলি ক'বলৈ পাৰি আমি এনেকৈয়ে পিঠা পনা বনাই আমি বিহুটো উদযাপন কৰোঁ হাঁহি ফূৰ্তি নাচি আনন্দমনেৰে আমি বিহুটো উদযাপন কৰোঁ আৰু মানুহ বিহুৰ পাছতে আমি গোসাঁই বিহু সেনেকৈ আৰু বিহুৰ ভাগ আছে সেইবোৰ গোসাঁই বিহু কুটুম বিহু তেনেকৈয়ে ইত্যাদি বহাগ বিহুৰ সেইবোৰেই আমি আনন্দ উল্লাসেৰে আমি বহাগ বিহুটো উদযাপন কৰোঁ তাৰপাছত আমি ভোগালী বিহু ভোগালী বিহুত আমি পিঠা পনা বনাওঁ পিঠা পনা বনাই আমি মেজি ৰখোঁ মেজি ৰখি পাছদিনা আমি মেজিৰ জুই জ্বলাওঁ মেজিৰ জ্বলাই দিয়া হয় যাতে সকলো মানুহৰে দুখ পাপ হিংসা এইবোৰ জুইৰ লগতে জাহ যাওক বুলি সেইদৰে আমি সকলোৱে ভোজ খাওঁ মিলি জুলি ফূৰ্তি কৰোঁ ভোগালী বিহুত আমি এনেদৰে ভোগালী বিহুটো উদযাপন কৰোঁ তাৰপাছত কাতি বিহু কাতি বিহুত আমি তুলসীৰ তলত চাকি জ্বলাওঁ চাকি জ্বলাই আমি সেৱা কৰোঁ যাতে সকলো ঘৰ সকলোবোৰ যাতে আমি ভালদৰে থাকিবলৈ পাৰোঁ লগতে আমি গধূলি সময়ত আমি কাতি বিহুত আমি গধূলি সময়ত আমাৰ খে কৃষিৰ ধানখেতি কৰা হয় সেই সমূহত আমি চাকি বন্তি জ্বলাওঁগৈ যাতে ভালদৰে ডাঙৰ হৈ আমাৰ যাতে শস্যবোৰ ভালদৰে ডাঙৰ হয় আৰু বৃদ্ধিও হয় সেইবুলি আমি সেৱা কৰোঁ চাকি জ্বলাওঁ এইদৰে আমি বিহুটো উদযাপন কৰোঁ এনেদৰে আমি বিহু উদযাপন কৰোঁ আমাৰ বিহুটো হৈছে অসমীয়াসকলৰ জাতীয় উৎসৱ সকলোৱে বিহুক লৈ গৌৰৱ কৰে আমাৰো এটা গৌৰৱ আছে আমি বিহুক লৈ আমি অসমীয়া হয় সেইটো কাৰণে আমাৰ বিহুক লৈ এটা গৌৰৱ আছে এইদৰে আমাৰ বাপতিসাহোন বিহুক আমি গৌৰৱ কৰোঁ আৰু সকলো সকলো মানুহেই বিহুক লৈ এটা ভাল ধাৰণা আছে ভাল দৃষ্টিভংগী আছে সকলো বিহু বুলি ক'লে উত্ৰাৱল হৈ থাকে পালন কৰিবৰ কাৰণে সকলোৱে নাচি বাগি আনন্দ মনেৰে আমি বিহুতো এনেদলে এনেদৰে উদযাপন কৰোঁ